মোৰতো ভাল লাগে আমাৰ বাপতিসাহোন বিহুটি আমাৰ বছৰেকত আমি তিনিটা বিহু উদযাপন কৰোঁ গোটেইকেইটাই ভাল লাগে মেইনকেতো বহাগ বিহু আৰু মাঘ বিহুৱে আমি বেছিকৈ হেৰি কৰোঁ আমাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভণীতে আমি বহাগ বিহু পালন কৰোঁ যিটোক ৰঙালী বিহু বুলিও বহুতে বহুতে কয় মানে ৰঙালী বিহু বুলি কয় আৰু সেই আমি বছৰেকৰ আৰামততো হাঁহি ধেমালি ফূৰ্তিত কৰো বাবে সেইটো ৰঙালী বিহু বুলি কয় ৰঙালী বিহুত আমি প্ৰথম দিনাখনতো উৰুকা হয় উৰুকাৰ পিছত আমি গৰু বিহু উদযাপন কৰোঁ গৰুক গা ধুৱাওঁ আৰু যি চাট মাৰি মানে তাত আমি লাও হালধি থেকেৰা আদি শিঙি গৰুক মাৰোঁ সেইটো এটা আগৰ দিনৰ পৰম্পৰা সেইটোৱে মানি থকা হৈছে আৰু তাৰ পিছৰদিনাখন আমি আমি গৰু বিহুৰ দিনাখন আমি নামঘৰৰ পৰা হুঁচৰি উলিয়াও আৰু সেই হুঁচৰিটোৰ পিছ এই গৰু বিহুৰ পিছৰ দিনাখনৰ পৰা আমি ঘৰে ঘৰে গাওঁ সেইটোক আমি মানুহ বিহু বুলি কও দেই ভুল হ'ব পাৰে বাৰু মানুহ বিহু বুলি কওঁ সিয়াত আমি ঘৰে ঘৰে হুঁচৰি গাওঁ হুঁচৰি যোনে যেনেকৈ পাৰে বিহু গাব বা হুঁচৰি নামতিসকলে নাম দিয়াৰ পিছত বিহু গায় ডেকা ল'ৰাবিলাকে তাৰপিছত গৃহস্থই আমাৰ শৰাই দিয়ে শৰাই দক্ষিণা তামোল পাণ দিয়ে পিঠা পনা সেনেকেই খাই আমি বহাগ বিহুটো এনেকেই ফূৰ্তি ফাৰ্তা কৰোঁ আৰু তাৰপিছত আহে কাতি বিহু কাতি বিহুক কঙালী বিহু বুলি কয় সেই বিহুটোক কঙালী বিহু বুলি কোৱাৰ কাৰণ মানে সেই সময়ত আমাৰ অসমীয়া মানুহৰ অলপ নাটনি দিন থাকে কাৰণ সেই সময়টোত আমাৰ যি আমি খেতি কৰোঁ সেইটো বহু বহুতৰে মানে নাটনি হৈ আহে সেয়ে কঙালী বিহু আৰু সেইটোত আমি পথাৰত চাকি জ্বলাওগৈ যাতে পোক পৰুৱাবিলাক নষ্ট হয় আৰু এটা অন্ধবিশ্বাসো আছে যে তেনেকৈ কৰিলে খেতি ভাল হয় বুলি সেইটো সেই বিহুটো আচলতে ধান খেতিৰ লগত জড়িত তাৰ পিছত আমি উদযাপন কৰোঁ ভোগালী বিহু ভোগালী বিহুক মাঘ বিহু বুলি কয় সেইটো মাঘ মাহত অনুষ্ঠিত হয় কাৰণে মাঘ বিহু বুলি কয় মাঘ বিহুত আমি বিশেষকৈ খেতি কৰি খেতিৰ ফচল ভঁৰালত ভৰোৱাৰ পিছত আমি গোটেই ৰাইজে মিলি এসাঁজ খাওঁ খাওঁ আৰু সেইটোকে ভোগালী বিহু বুলি কয় হয় তাত বেছি বিশেষকৈ খোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় তাত বহুতো পিঠা পনা থাকে তাৰপিছত ধেমালিও কৰে বাৰু হেৰিয়ৰ গাঁৱৰ মানুহবিলাকে বিশেষকৈতো খোৱাৰ ওপৰত গুৰুত্ব দিয়া হয় উৰুকাৰ দিনা আমি সকলোৱে মিলি ভোজ খাওঁ তাৰ পিছৰ দিনা আমি মেজি জ্বলাওঁ সেই মেজিটো ব্ৰহ্মাদেৱৰ চিতাৰ লগত তুলনা কৰা হয় আৰু সেই অঁ সেই ভোগালী বিহুৰ সময়ত মানে আমাৰ যি আমি বিহু উদযাপন কৰোঁ সেই সেই সময়ত শীতকালৰ দিন চলি থাকে আৰু সেই যিটো মেজি বুলি কৈছিলোঁ সেইটোক জ্বলালে মানে ঠাণ্ডা আঁতৰি যোৱা বুলি মানুহে বিশ্বাস কৰে আৰু আঁতৰি নাযায় আৰু বিশ্বাস কৰে আৰু ভীষ্মৰ চিতা জ্বলাইছে তাত সকলোবিলাক মানে দুখ লৈ গ'ল লগতে ঠাণ্ডাও লৈ গ'ল বুলি মানুহে বিশ্বাস কৰে আমিয়ে বিশ্বাস কৰোঁ সেইটোতো বিহু নহ'লেতো আমি অসমীয়া থাকিবই নোৱাৰোঁ আমাৰ অসমীয়া বিহুৱেই চিন অসমীয়াবিলাকতো বিহুৱে ধৰি ৰাখিছে তাকেই ক'লোঁ আৰু মই বিহুৰ বিষয়ে অঁ বিহুত আমি পিঠা পনাটো বনোৱা হয় কাতি বিহু বাদ দিতো পিঠা পনা বনোৱা আমি সি দুইটা বিহুত দুয়োটা বিহুতে কৰোঁ অঁ ৰঙালী বিহুত অঁ ৰঙালী বিহু বুলি কৈছিলোঁ তাত ৰঙালী বিহুত মানুহে ফূৰ্তি ফাৰ্তা কৰে ঢোল পেঁপা বজাই নৃত্য কৰে তাৰপিছত আৰু বহুতো কৰে কাতি বিহুটোতো সিমান হেৰি কৰা নহয় বাৰু সেইটো অলপ মানে নাটনিৰ দিন থাকে দেখি অলপ কমকৈও হেৰি কৰা হয় ভোগালী বিহুটো ক'ব লাগিছেনি আমাৰ অসমীয়া মানুহৰ ভঁৰাল ভৰি থাকে আৰু আমাক ভঁৰাল ভৰি থাকিলে আৰু কি লাগে পুখুৰীততো মাছ থাকেই গাঁৱতে সব গাঁৱৰ ভিতৰতে সব কৰা হয় আৰু বাহিৰৰ পৰা তেনেকৈ বস্তু অনা নহয় অনা হয় যদি তেল নিমখ সেইবিলাকে অনা হয় আৰু যিহেতু এইবিলাক ঘৰত কৰা অলপ টান হয় ইয়াকে ক'লো আৰু বিহুৰ বিষয়ে দেই